হেল্ল' দেবযানী ঘৰত লাগিছেনে নে বাৰু এই মই ৰশ্মি কৈছিলোঁ হেৰি হ'ল মানে মই এগৰাকী কি কয় মই মানে বেপাৰী সেইটোকে ক'ব লাগিব আৰু মোক মানে মই ঘৰতে অকণমান এখন দোকান দিওঁ মানে শাক পাচলি লাগে মোক অলপ অলপ আৰু কিবা ধৰি লওক আপুনি কি কি কৰে বাৰু খেতি

মোক হেৰি কোমোৰা কেইটামান বেছিকৈ লাগে জালি কোমোৰা এইবোৰ পিচ মানে এটা জালি কোমোৰাত কেনেকৈ লয় অঁ মই তেনেহ'লে কে কিমানটামান আছে বাৰু এতিয়া

অঁ অঁ তেতিয়া সেইকেইটা মোক দিব আৰু অকণমান পাইকাৰীকৈ দিব হেৰি মইও সৰু দোকান এখন দি যেনে তেনে পৰিয়ালটো চলাই থকাহে আৰু আৰু ভাত অঁ আৰু ভাতকেৰেলা কেনেকৈ দিয়ে কেজি অঁ ভাতকেৰেলা সেই তাৰো দিব পাঁচ কেজিমান পাৰে যদি দিব আৰু কিমান ওলায় তাৰপৰা আৰু কি আছিলে কুন্দুলি কৈছিলে ন অঁ অঁ এই তেনেকৈ তিতাকেৰেলা জি কি কিমানকেইটা এইমানে এই সপ্তাহৰ যিকেইটা শাক ওলাই নহয় আপুনি মোক সেইকেইটা মোকে দি দিবচোন মই মানে যেনেকৈ বিচাৰে দিম আৰু খালি সেইবুলি আৰু দুটকা এটকা কমাব আৰু মই আকৌ হেৰিহে অকণমানি দোকান এখনত কৰা চলাই থকা হেৰি মই মানে দেওবাৰে মানেহে যাম এই কি কয় আগবেলাতে যাম দেওবাৰে মই আজিয়ে কৈ থৈছোঁ দেওবাৰে তুলি কৰি থৈ দিব একদম মই আকৌ ফোনহে কৰিম আৰু গৈছোঁ বুলি দেই হ'ব ন